বিদ্যালয়ত খেলা ধূলা থাকিলে ছাত্ৰ ছাত্ৰীৰ মানসিক শাৰীৰিক আৰু বিভিন্ন ধৰণৰ

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুযোগ পায় খেলা ধূলা কৰিলে খেলা ধূলাই শিশু কিশোৰসকলক শাৰীৰিক আৰু মানসিক স্বাস্থ্যত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় স্বাস্থ্য ভালে থাকিবলৈ হ'লে খেলা ধূলাৰ অত্যন্ত প্ৰয়োজনীয় খেলা ধূলা কৰি থাকিলে মানুহৰ মন চিন্তা ধাৰণা সকলো

আজিকালি খেলা ধূলা কৰিলে বিভিন্ন ধৰণৰ সুবিধা পায় যেনে আন্তঃৰাষ্ট্ৰীয় ডিষ্ট্ৰিকট লেভেলত খেলা ধূলা কৰিবলৈ সুবিধা পায় সেয়েহে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত খেলা ধূলাৰ এটা বিষয় হিচাপে ৰখাটো অত্যন্ত প্ৰয়োজনীয় আজিকালি শিক্ষাৰ ক্ষেত্ৰৰ লগতে

আমি বিদ্যালয়ত বিভিন্ন ধৰণৰ খেল খেলোঁ যেনে কাবাডী হকী ভলীবল ক্ৰিকেট আদি আমি কলেজত খেলা ধূলা কৰোঁ

যেনেদৰে এতিয়া উদাহৰণস্বৰপে বিৰাট কোহলি ক্ৰিকেটত তেওঁ ইমান ধুনীয়াকৈ খেলে যায় তেওঁক আন্তঃৰাষ্ট্ৰীয় তেওঁক বঁটা হিচাপে দিছে

খেলা ধূলা কৰি থাকিলে আমাৰ মন চিন্তা লগতে আমাৰ

মানসিক বিভিন্ন ধৰণৰ স্বাস্থ্যত ভাল হ'ব পাৰিম আজিৰ দিনত খেলুৱে ভাল যদি আমি খেলিব পাৰোঁ তেতিয়া আমি বিভিন্ন ধৰণৰ চৰকাৰৰ স্কোপ থাকে আমি সেই স্ক'প যদি আমি ল'ব পাৰোঁ

আমি তাতকৈ ভাল ভাল আমি খেলুৱৈসকলৰ আমি খেলুৱৈ হ'বগৈ পাৰিম গতিকে খেলা ধূলা আমি

আমিও কলেজত সৰুৰ পৰা আমি মধ্যালয়ত খেলা ধূলাত অংশগ্ৰণ কৰি আহিছোঁ যেনে ফুটবল হকী ক্ৰিকেট ভলীবল আমি বিভিন্ন ধৰণৰ খেলা ধূলাত অংশগ্ৰণ কৰি আহিছোঁ

কিশোৰ কিশোৰীসকলক সৰুৰ পৰাই বিদ্যালয়ত খেলা ধূলা কৰিবলৈ শিকাব লাগে

ভাল এজন খেলুৱৈক আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ বঁটা দি আহিছে যেনেদৰে দিয়া হয়